অঁ এই মোৰ ফটোশ্বুট এটা কৰিব লাগিছিলে আপুনি সেইজন ফটো হেৰি হয়নে ফটোগ্ৰাফাৰ অঁ মোৰ মানে বাৰ বিয়া আছিলে মানে সেইটো কাৰণে ফটোশ্বুট এটা কৰিব লাগিছিলে দিনতো কৰিম ৰাতিতো ৰাতিও কৰিম আপোনাৰ চাৰ্জবোৰ কেনেকৈ লয় ৰাতি হ'লে বেছি হৈ যায় নেকি অলপ অঁ আপোনাৰ এনেই কিমানমান আহিব বাৰু মানে আপুনি অকলে নে আৰু কোনোবা আছে

অঁ মোৰ এড্ৰেছটো লৈ ল'বচোন নহ'লে মোৰ আছে আপোনাৰ পঁচিছ চাব্বিছ তাৰিখে আছে পাৰিবনে আপুনি এড্ৰেছটো নোট ডাউন কৰি লওকচোন ৰূপনগৰ ৱাৰ্ড নাম্বাৰ টেন এই ব্ৰহ্ম হাই স্কুলৰ ওচৰতে আহি আহি আপুনি তাত পালে মোক ফোন এটা কৰি দিলেই হ'ল অঁ অঁ হ'ব দেই আকৌ কিবা হ'লে মোক এইটো নাম্বাৰতে কল কৰিব পাৰিব হ'ব দিয়ক